হেল্ল' কলেজ চাৰিআলি মমো হাউচ হ হয়নে মোক এটা চিকেন ৰোল আৰু মমো এক প্লেট লাগিছিল দুই বজাত দিব পাৰিবনে মই ঘৰতে আছিলোঁ হোম ডেলিভেৰী আপোনালোকৰ কিবা ৰেহাই মূল্য আছে নেকি নাই ন মই কেছ পে'মেণ্ট কৰিম আপুনি মোক দুটা বজাত চিকেন ৰোল আৰু মমো এক প্লেট হোম ডেলিভাৰী কৰিব থেংক ইউ